পৰিয়াল এটাত পুৰুষ আৰু মহিলাৰ ভূমিকা কোনো পৰিমাণে কম বেছি নহয় তথাপি সাধাৰণতে আমাৰ সমাজত মহিলাসকলৰ ভূমিকা

আগৰ কালত বা আজিকালিও অধিক পৰিমাণৰ পুৰুষসকলেই বাহিৰত উপাৰ্জনক্ষম কাৰ্যত জড়িত থাকে আৰু ঘৰৰ উপাৰ্জন বা ঘৰ পৰিচালনাৰ কাৰ্যটো মহিলাসকলে কৰে আৰু এইক্ষেত্ৰত স্বাভাৱিক ধৰণেই কামখিনি ভাগ বতৰা হৈ থাকে আৰু আগৰ কালৰ নিচিনা চলি থকা ধৰণেই চলে অৰ্থাৎ মহিলাখিনিয়ে ঘৰৰ ল'ৰা ছোৱালী আপদাল বা ঘৰ পৰিচালনাৰ কামখিনি স্বাভাৱিকতে কৰে কোনোধৰণৰ কোৱা কোৱা মিলা নোহোৱাকৈও সেই কামৰ ভাগ বতৰাটো স্বাভাৱিকতেই হৈ থাকে গতিকে এইবোৰ ভূমিকাবোৰ বিকাশ সাধন কৰিবৰ কাৰণে ব্য়ৱস্থা কৰিব লাগে সমূহীয়াকৈ আলোচনা কৰি দুয়োজনৰ মাজতে হ'ব আৰু